ভালে আছেনে ভালেই আছোঁ আৰু তাকে মই ভাবি আছোঁ মানে দুজনে একেলগে গ'লে ভাল হ'ব নেকি ন তোমালোকৰ তেজপুৰতে চিল্ক ভাণ্ডাৰত অঁ তাকে হয় তুমি এনেই কি ল'ম বুলি ভাবিছা বাৰু অঁ ময়ো মই দুযোৰে ল'ম বুলি ভাবিছোঁ এনেকুৱা মিক্স পাট আৰু পাট আৰু মানে কি ৰংটো কেনেকুৱা ল'ম বুলি ভাবিছা অঁ ময়ো মানে মই ভাবিছোঁ নীলা এযোৰ ল'ম তাৰপাছত আৰু এটা হেৰি থাকে নহয় ব্লু ডাৰ্ক ব্লু মানে ডাঠ নীলা এটা ল'ম ভাবিছোঁ আৰু চাই লওঁ তাত গৈ কেনেকুৱা বা ভাল লাগে ন অঁ ইমান দাবী ল'ব কোনো দৰকাৰো নাই বাৰু দুযোৰ লোৱা হ'বই যেতিয়া অঁ চেণ্ডেল এযোৰ ময়ো ল'ব লাগিব জানানে চেণ্ডেল মানে মোৰ নায়েই আৰু চাই লওঁ ক'ত পাওঁ আজিকালি চব বজাৰত ভাল কালেকচন থাকে দেখোন অঁ গহনা এডাল ল'ম বুলি ভাবিছোঁ মই অসমীয়া গহনা এডাল ল'ম নেকি ক'ৰ পৰা এতিয়া তোমালোকৰ তেজপুুৰত তুমি জানিবা ক'ত ক'ত ভাল থাকে মইতো তেজপুুৰৰ নহয় এই আজিকালি যে পিন্ধে যে ছোৱালীবোৰে এডাল সৰুকে অঁ অঁ ঠিক আছে